এই অঁ চিনি পাইছানে অঁ আচ্ছা আচ্ছা মোক এই অলপ কাঠ লাগছিলহে অঁ এই ঘৰ এটা বনাইছিলোঁ তাৰমানে ঘৰ কাৰণে ঘৰ বনাইছিলোঁ বাতাম তক্টা এনেকে অলপ কিবা লাগছিল আছে আছেনে তোমাৰ তাতে অঁ পাৰি গোটেইখিনি লাগব আছে যদি লাগে গোটেইখিনি

আ পোকে নাখায় পোকে নাখায় পোকেতো নাখায়

অঁ ঠিক আছে ভাল ৰুম তোমাৰ তিনিটা

দৰজা হ'ব তোমাৰ পাঁচখন হ'ব দছখন দৰজা হ'ব খিৰিকী তক্টা লাগব খিৰিকী তক্টা আৰু বিটৰ কাৰণে বিট লাগব কাৰণে বিট লাগব তক্টা লাগিল বাৰু হ'ব অঁ আচ্ছা দামটো হয় বাটামৰ একে দাম নেকি ঠিক আছে অঁ ঠিক আছে ঠিক আছে আচ্ছা ঠিক আছে আচ্ছা কি কিমান লাগব পাঁচখন কেইকেবি লাগব বাতাম আচ্ছা ঠিক আছে দিয়া মই যাম বাৰু

অঁ ঠিক আছে ঠিক আছে ঠিক আছে অঁ ঠিক আছে আ ঠিক আছে ঠিক আছে অঁ অঁ যাম যাম বাৰু ঠিক আছে ঠিক আছে না